এই অলপ দিনতে এটা মই চোলা কিনিছিলোঁ চোলাটো মই দোকানত যোৱাৰ পিছত চালো তেখেতৰ তাত চোলাবিলাক ধুনীয়া আলাই থৈছে দেখা পাইছো ধুনীয়াকৈ চোলাবিলাক আছে তাৰে বগা ৰঙৰ লিভাইচ কোম্পানীৰ আছিল লিভাইচ কোম্পানীৰ আছিল বগা ৰঙৰ চোলা এটা মই ললোঁ তাত এম আৰ পি আছিল আপোনাৰ বাইছশ টকা মানেই এম আৰ পি আছিল বাইছশ টকা কিবা অফাৰ চলি আছিল অফাৰত নশ নিৰান্নব্বৈ টকাত চোলাটো লৈ আহিলোঁ মই অনাৰ পিছত চোলাটো পিন্ধিলোঁ অলপদিন ব্যৱহাৰ কৰিছোঁ ৰ'দটো পিন্ধিছোঁ খুব ভাল লাগিল চোলাটো গৰমটো পিন্ধিছোঁ ৰ'দতো পিন্ধিছোঁ ভাল লাগে ধুইছোঁ কেইবাবাৰো ধুইছোঁ ধোৱাৰ পিছতো চোলাটো মানে ইমানেই ধুনীয়া হৈ আছে একোৱেই হোৱা নাই এতিয়ালৈ আৰু মনটো ভালো লাগি গৈছে চোলাটো লৈ মই এনেকোৱাকৈ সুখী হৈছো যে নশ নিৰান্নব্বৈ টকা লৈছিল যদিও খুব ভাল চোলাই দিলে মোক ভাল লাগিল পিন্ধি